কৃষক বা চোতালত পোহনীয়া আমি কেনেকৈ কৰিব পাৰোঁ আমি হাঁহ কুকুৰা যেতিয়া পুহোঁ হাঁহ কুকুৰা হওক মানুহ হওক সকলোৱে বেমাৰত আক্ৰান্ত হয় বেমাৰৰ পৰা হাত সাৰিবলৈ আমি প্ৰতিটো সময়ত আমি টীকাকৰণ কৰোঁ মানে হাঁহ কুকুৰাক বেজী দিওঁ আৰু সেই বেজী এশ কুকুৰাৰ কাৰণে অনা হয় সেই এশ কুকুৰা বা হাঁহক বেজী দি কিনে নিয়মিত মতে পৰীক্ষা আমি কৰিব পাৰোঁ আৰু হাঁহ কুকুৰা যেতিয়া বেমাৰ হয় হাঁহে এতিয়া ধৰক অলপ মানে ধৰক হাঁহে ডিঙি পেলাই দিয়ে বা হাঁহত ঠেং এতিয়া এইটো যিটো বেমাৰ হয় বিষালী হয় সেই হাঁহে তেতিয়া খোজকাঢ়িব নোৱাৰে আৰু তেতিয়া আমি গম পাওঁ যে হাঁহটো কিবা বিষালী হৈছে তেতিয়া আমি আমাৰ অসমীয়া সমাজত আমি আগতে বিহলঙনি যে এতিয়া দৰৱ পাতি নোলাইছিলে মানে দূৰ আছিলে ধৰক হস্পিটেল ভেটেইনেৰী হওক তেখেতলোকৰ কথা পাতি ডক্তৰ আনো তেতিয়াতো আমাৰ মানুহে আমাৰ মানুহবিলাকে তেতিয়া নিজৰ আমাৰ যিটো অতীতৰ পৰা মানে দেখি আহিছে মানে আজো ককাহঁতৰ আইতাহঁতৰ পৰা ইহঁতি তেতিয়া বেজ বেজালি নিচিনা বিহলঙনিয়ে হাঁহক পাৰি দিছিলে বিষালী ভাল হ'বলে আৰু সেই তেনেকেই দেখি দেখি এতিয়া মানুহবিলাকে সেই প্ৰথমতে এপ বেজি দিয়াৰ আগত প্ৰথম ডক্টৰক দেখুওৱাৰ আগত বিষালী কাৰণে তেতিয়া মানে বিহলঙনি পাৰি দি চায় যদি ভাল নহয় তেনেহ'লে হস্পিটেলৰ পৰা দৰব পানী কিনে খোৱা হয় যেনেকে কিছুমান বেমাৰ বা হাত সাৰিবলে আমি পটাছ পানীও ব্যৱহাৰ কৰোঁ পটাছ পানী ব্যৱহাৰ কৰিলে বেমাৰৰ পৰা হাঁহ কুকুৰাবিলাক মুক্ত হৈ থাকে বা পটককে বেমাৰে নলয় আৰু কুকুৰাও বেমাৰ থাকে যিটো কুকুৰা আমি জোপুকা লাগে বা টোপনীয়াই থাকে সেই টোপনীয়াই থাকিলে মানে তেতিয়া সেই বেমাৰৰ লক্ষণ তেতিয়া আমি দেখোঁ সিহঁতি বগা বগা হাগে আৰু খাবলে মন নকৰে খুব পানী খায় তেতিয়াই আমি কুকুৰাটোক পানী নাখাবলে আমি দুদিনমান বান্ধি থওঁ সেই বান্ধি থোৱাৰ পাছত তাৰ এদিনমান বান্ধি থোৱাৰ পাছত মানে ডক্টৰ দেখাও ডক্টৰে যিখিনি দিয়ে পানীৰ লগত মিলাই খুৱাবলে বা সময়মতে ড্ৰপ দিবলে চকুতে হওক আচিনা নিচিনা বেমাৰ হ'লে কুকুৰা সেই আচিনাবিলাকতো দৰৱ দিওঁ প্ৰথমতে পোৱালি অৱস্থাতেই আমি সেই আচনা দৰবটো দিব লাগে এমাহ আগতেই সেই আচিনা দৰবটো দিব লাগে আৰু সেই জোপোকা নালাগিবলৈ হেৰি ভিটামিন বা যি অভাৱ হয় সেইখিনি ডক্তৰৰ লগত কথা পাতি ট্ৰিটমেণ্ট কৰা হয় আৰু ইহঁতৰ সেই বেমাৰ হ'লে মানে সেই মুৰ্গীটো মানুহে খাব নালাগে বা হাঁহ কুকুৰাৰ বেমাৰ হ'লে খাব নালাগে সেইটো পুতি পেলাব লাগে যাতে কোনো বাকী থকা কেইটালে বিয়পি নাযায় কাৰণ এটা কুকুৰা পেলাই দিলে বা হাঁহ বেমাৰত পেলাই দিলে সেইটোবা আকৌ বিয়পি যায় বা খাই দিলে মানে সেই কুকুৰাটো মানুহৰ গালেও বিয়পিব পাৰে সেয়ে শ্বোৱাইন ফুলো বুলি বেমাৰ হয়তো হ'ব পাৰে কুকুৰা হাঁহৰ পৰা সেইকাৰণে সেই বস্তুবিলাকৰ পৰা আমি হাত সাৰিবৰ কাৰণে বেমাৰ আজাৰ হ'লে কুকুৰাবিলাক পুতি দিব লাগে আৰু বেছি দৰকাৰ হ'লে সৰুৰ পৰাই দানা পানী দিয়াত দৰব খোৱাব গ'লে ডক্তৰ পৰামৰ্শ লৈকেনে সেই বেজী দিয়াব লাগে আৰু সময়ত হাঁহ কুকুৰা শুশ্ৰূষা কৰিব লাগে আৰু সময়মতে চাফ চিকুণতা কৰি দৰব পাতি দিলে হাঁহ কুকুৰা বেমাৰ নহয় আৰু হাঁহ কুকুৰা সেই জ্বৰ উঠা বা জোপোকা লগা বিষালী তেনেধৰণে বেমাৰ